কোনো এটা অনুষ্ঠানত নিৰ্দিষ্ট গায়ক হিচাপে কাৰ্য্যসূচীত অংশগ্ৰহন কৰি পোৱা নাই যদিও সৰু সুৰা কাৰ্য্যসূচী বিলাকত এজন সৰু গায়ক হিচাপে গীত গাই পাইছোঁ গীত গাই ভালেই লাগে ৰাইজৰ সহাঁৰি পালে আৰু বেছি ভাল লাগে